মানুহে ভ্ৰমণ কৰা বিভিন্ন ধৰণৰ ঠাইবিলাকৰ ভিতৰত আমাৰ এই অঞ্চলটোত থকা কিছুমান এনেকুৱা ঠাই হৈছে কাজিৰঙা বাবাথান দেওপাহাৰ নাম্বৰহাবি গৰম পানী দেওপানী আইথান তাৰ আচলতে সেই ঠাইবোৰকলৈ গ'লে প্ৰথম কথা আমি ভ্ৰমণৰ জৰিয়তে এক মানসিক তৃপ্তি লাভ কৰোঁ আৰু দ্বিতীয়তে যেতিয়াই যোৱা যায় তেতিয়াই আমি আমাৰ চকুত আচলতে নতুন কিবা এটা চকুত পৰে আৰু এই তেনেকৈ আমি কিবাকিবি এটা শিকিবলৈও পাওঁ বিভিন্ন ধৰণৰ মানুহ আমাৰ ইয়ালৈ আহে এতিয়া কাজিৰঙালৈ বিভিন্ন ধৰণৰ পৰ্যটক আহে যিটো আমাৰ বাবে এটা অতি ভাল খবৰ আৰু দেওপানী তেনেকুৱা ধৰ্মীয় স্থলবিলাকলৈ গ'লে আমি এক মানসিক শান্তি লাভ কৰোঁ আৰু এই দৈনদিন জীৱনবিলাকত কিছু সময় যদি আমি এখন হাবিৰ মাজতো আমি কটাব পাৰোঁ আমাৰ বাবে সেই সেই দিনটো মানে বহুত স্মৃতি পূৰ্বক হৈ পৰে আৰু তেনেকুৱা বিভিন্ন ধৰণৰ ঠাই বহুত আছে আচলতে এতিয়া আমি কাকচাং জলপ্ৰপাতৰ কথাও ক'ব পাৰোঁ কাৰণ কাক চাঙলৈও বহুত যাব পৰা সুবিধা হৈ গ'ল এতিয়া ৰাস্তাও ভাল হ'ল এই তেনেকুৱাই বহুত কাৰণ আৰু সঁচা কথা ক'ব গ'লে আমি ভ্ৰমণৰপৰা আমাৰ যিটো মনত পোৱা এটা আনন্দ বা মানসিক তৃপ্তি সেয়া মানে অতুলনীয় আমি যিকোনো বস্তু আৰু এষাৰ কথাই আছে নহয় যে মানুহে নানা ঠাই ঘূৰে যি নানা কথা শিকে সি তেনেকৈ সেয়ে আমি মাজে মাজে এনেকৈ ঘূৰা ফুৰা কৰি থাকিব লাগে মানুহৰ কাৰণে ভাল